হেল্ল' অ'লা হয় মই অহা বাৰ আগষ্টৰ কাৰণে কেব বুক কৰিব বিচাৰিছোঁ হয় মই মোৰ লগত মোৰ মা দেউতা ভণ্টি দাদা বাইদেউ সকলোৱে যাম এটা চমু ভ্ৰমণ কৰিম মানে গুৱাহাটীত গুৱাহাটীৰ দীঘলী পুখুৰী গুৱাহাটীৰ যিমানবোৰ ফুৰিবলগীয়া স্থান আছে চব ভ্ৰমণ কৰিম মানে কৰিব বিচাৰিছোঁ হয় আমি মানে বাহিৰৰপৰা আহিছোঁ আমি ইয়াত নাথাকোঁ ডিব্ৰুগড়ত থাকোঁ আমি হয় ডিব্ৰুগড়ৰপৰা আমি গুৱাহাটীলৈ আহিছোঁ তো সেই তাৰিখে আমি গোটেই গুৱাহাটীৰ যিমানবোৰ মন্দিৰ আছে মিউজিয়াম আছে জু আছে সকলো স্থানবোৰ ঘূৰিব বিচাৰিছোঁ হয় চ' ৰাতিপুৱা আঠ বজাত আপুনি আহি যাব আমি ইয়াৰপৰা ৰেডি থাকিম লৈ যাব আমাক ন হয় পাঁচ তাৰিখে হয়

লৈ যাব আমাক অঁ গোটেই দিনটো ঘূৰিম আমি তাৰ পিছত আকৌ ছয় বজাৰ লগে লগে সন্ধিয়া হোৱাৰ লগে লগে আমাক আকৌ আমাক হোটেলত ড্ৰপ কৰি দিব আপোনালোকে হোটেলৰপৰাই তাজ ভিভান্তাৰপৰা আমাক লৈ যাব তাজ ভিভান্তাতে আহি আকৌ ড্ৰপ কৰি দিব হয় আমি তাজ ভিভান্তাত ষ্টে' কৰি আছো হয় হয় হয় হয় আমাক তাতে ড্ৰপ কৰি দিব লাগিব সময়টোতো কৈছোঁ আপোনাক ৰাতিপুৱা পাঁচ বজাত আহিব আকৌ আবেলি ছয় বজাত থৈ যাব অহ পাঁচ তাৰিখে চেপ্তেম্বৰ মাহৰ হয় আমি আহিছোঁ গুৱাহাটীলৈ ঘূৰাব লাগিব সেইকাৰণে আমাক আহিব আপোনাৰ ভাড়াটো কিমান হ'ব আচ্ছা এইটো পাছত ক'ব কৈ দিলে ভাল আছিলে মানে ভাড়াটো অঁ আচ্ছা আচ্ছা অঁ অঁ ঠিক আছে ঠিক আছে দিয়ক থৈছোঁ মই দেই অহা পাঁচ তাৰিখে আপুনি ৰাতিপুৱা আহি যাব সময়টোতো কৈছোঁৱে এলৰেডি দেই কোন কোন যাব সেইখিনিও ক'লোঁ হয় হয় তাজ ভিভান্তাৰপৰা দেই থৈছোঁ হাঁ